নগৰৰ তুলনাত আমাৰ অঞ্চলৰ স্বাস্থ্য সেৱাৰ মান ভালেই তথাপিতো নগৰৰ সমান হ'ব নোৱাৰে আৰু আমাৰ ইয়াত স্বাস্থ্য সেৱাসমূহ য'তে ত'তে আজিকালি পি এইচ চিবিলাক দিছে ছাব চেণ্টাৰ গাঁৱৰ ভিতৰুৱা গাঁওবিলাকত ছাব চেণ্টাৰ দিছে ছাব চেণ্টাৰত আজিকালি আই চোৱা ডক্তৰসকল দিছে গতিকে সেইখিনি ফালৰ পৰা আমাৰ বহুতেই সুবিধা আছে কিন্তু আমি চহৰলৈ উন্নত স্বাস্থ্য সেৱা লাভ কৰিৱবলৈ যোৱাটো পচন্দ কৰোঁ কাৰণ কিছুমান বেমাৰ ইয়াত ভাল কৰিব নোৱাৰে ডাঙৰ ডাঙৰ জেগাত সেইবোৰ হস্পিটেলত মানে যন্ত্ৰ পাতিও ভাল আছে সেইটো কাৰণে যিকোনো বেমাৰ তাত গৈ দেখুৱালে ধৰা পৰে আৰু উন্নত চিকিৎসা পাবলৈ সক্ষম হয়